হেল্ল' হেল্ল' হয় প্ৰাঞ্জিত ট্ৰেভেলছ হয়নে হয় মই আপোনালোকৰ তাত টিকট বুকিং কৰিছিলোঁ লখিমপুৰলৈ যাবলৈ আজি ৰাতি মোৰ চিট নাম্বাৰ এঘাৰ হয় মই উঠিম আপোনাৰ খানাপাৰাত আপোনালোকে কিমান টাইমত ওলাব বাৰু তাৰপৰা অঁ বাচ ঠিকে আছে বাকী বাটত ৰখাব নহয় অলপ টাইম হয় বাকী আপোনালোকে ৰাতিপুৱা কিমান টাইমত পাবগৈ বাৰু এনেই তাতে লখিমপুৰতে হয় অঁ ঠিক আছে মই খানাপাৰাতে উঠিম বাৰু নটা বজাত ওলাব যেতিয়া মই খানাপাৰা

অঁ মোৰ ট্ৰলী অলপ আছে আপোনালোকৰ তাতে ডিকিত ভৰাব লাগিব বেগ আছে অঁ আৰু বাকী আপোনালোকৰ চাৰ্জাৰ পইণ্ট আছে নে চাৰ্জ দিবলৈ পৰা হয় হয় অঁ অসুবিধা নাই ন ৱাই ফাই আছে নে নাই বাৰু ৱাই ফাই হয় আৰু অঁ আৰু সৰু ফেনখন আছে চাগৈ ন নহ'লে বহুত গৰমটো ঠিক আছে দিয়ক আপোনালোকে ফোন কৰিব আই এচ বি ডিৰপৰা ওলালে আৰু অঁ বাকী বে মই গৈ আছো বাৰু খানাপাৰালৈ ঠিক আছে আপোনালোকে কল এটা কৰি দিব দিয়ক ৰাখিছোঁ